শেহতীয়া বছৰসমূহত এই নিৰামিষভোজী মানুহবোৰে বহু প্ৰভাৱ পেলাই যায় কাৰণ নিৰামিষভোজী মানুহে মাংস চাংস খাবলে এৰি দিছে আৰু সিহঁতে প্ৰায় নিজৰ ঘৰৰ যিখিনি ঘৰতে যিখিনি কৰা সামগ্ৰী সেইবোৰ খাবলৈ লৈছে আৰু নিৰামিষভোজী প্ৰাণী আনিবোৰ এনেকে মাছ মাংস খোৱাত প্ৰভাৱ পেলাইছে কাৰণ নিৰামিষভোজী মানুহে মাছ মাংস ডিম সিহঁতি সেইবোৰ কোনো ধৰণৰ আগ্ৰহী নহয় সিহঁতে সদায় নিজৰ যিখিনি সেউজীয়া শাক পাচলি আৰু যিকোনো সামগ্ৰীসমূহ সিহঁতে খাবলৈ লৈছে আৰু আটাইতকৈ বেছি ডিমাণ্ড থকা সামগ্ৰী হৈছে নিৰামিষভোজী নিৰামিষভোজীটো বহুতে কাৰণ আলু দালি এইেইখিনিয়ে পৰে কিন্তু মাছ মাংসটো প্ৰভাৱো বহুত পৰিছে মাছ মাংস এতিয়া মাংসটো বহুত প্ৰাধান্য হৈ পৰিছে গাঁও আৰু চহৰ অঞ্চলত আটাইতকৈ বেছি ডিমাণ্ড থকা সামগ্ৰী হৈছে মাংস আৰু মাংসৰ ভিতৰতে গাহৰি মাংস আৰু মাছ চাচ এইবোৰ বেছি প্ৰাধান্য হ'বলৈ দিছে আৰু নিৰামিষভোজী ইহঁতে মাছ মাংসৰ পৰা সদায় আঁতৰত থাকে কাৰণ সিহঁতি সেইবোৰৰ পৰা বহুত দূৰত থাকিব লগা হয় কাৰণ যিটো বস্তু সিহঁতি নাখায় আৰু তেনেস্থলত প্ৰভাৱ বহুত পৰিছে কাৰণ যিবোৰ আমাৰ দোকানী ধৰক মাংসকটা মানুহ মাছকটা মানুহ সিহঁতৰ যদি বস্তুটো বিকি নাযায় সিহঁতো আৰ্থিকভাৱে দুৰ্বল হৈ গৈছে তাৰ ফলত নিৰামিষভোজী প্ৰাণীবোৰে বহুত প্ৰভাৱ পেলাইছে কাৰণ